হাঁহ কুকুৰা বিভিন্ন প্ৰকাৰ আছে যেনে ৰাজহাঁহ পাতিহাঁহ চীনাহাঁহ কেম্বেল হাঁহ আদি বহুতো হাঁহ আমাৰ গাঁৱত পোৱা যায় কিছুমান হাঁহ ঘৰত পোৱালি জগোৱা হয় আৰু কিছুমান বিজ্ঞান পদ্ধতিৰে সিহঁতৰ ডিমবোৰ নি কাৰেণ্টৰ সহায়েৰে সিহঁতৰ পোৱালি জগোৱা হয় সেই হাঁহবোৰ আনি আমি কাৰেণ্টৰ সহায়ত ডাঙৰ দীঘল কৰোঁ ঘৰত পোহা হাঁহবোৰ আমি ঘৰতে সজা দি উমনি দিয়াওঁ সেইবিলাক হাঁহ ঘৰ ঘৰৰ চাউল ধান খাই ডাঙৰ হয় আৰু বিজ্ঞান পদ্ধতিৰে উঠোৱা হাঁহবোৰ দানা দিবলগীয়া হয় সিহঁতক ভেকচিন মাৰিবলগীয়া হয় হাঁহ বিভিন্ন ধৰণৰ ডাঙৰ সৰু আছে আৰু তেনেকৈ কুকুৰাও ব্ৰইলাৰবিলাক আমি বিজ্ঞান পদ্ধতিৰে সিহঁতৰ ডিমবিলাক উমনি দিওঁ উমনি দিয়াৰ পিছত আমি কাৰেণ্টৰ সহায়ত পোৱালি ওলায় আৰু সিহঁতে ফাৰ্মত আনি ব্ৰইলাৰবোৰ পোহে বিভিন্ন ধৰণৰ ভেকচিন মাৰে সোনকালে ডাঙৰ হয় আৰু সিহঁতক আমি সদায় পোহৰত ৰাখিব লাগে দানা প্ৰতি টাইমতে দিব লাগে সিহঁতক সৰুৰপৰা ডাঙৰ হোৱালৈকে মানুহৰ বহুত কষ্ট কষ্ট হয় সিহঁতে যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে মানুহৰ বিভিন্ন ধৰণৰ কষ্ট হয় আৰু সিহঁতে ধান চাউল নাখায় সিহঁতক দানাৰ সহায়ে আমি দানা ব্যৱহাৰ কৰিব পাৰোঁ